হেলও জমেট' মই খানা অৰ্ডাৰ কৰিছিলোঁ কিন্তু খানাটো এতিয়ালৈ আহি পোৱা নাই মই ডেলিভাৰী বয়জনকো কল কৰিছিলোঁ কিন্তু তাৰো ফোন কোনো কণ্টেক্ট পোৱা নাই এতিয়া আপুনি খানাটো সোনকালে আহি পালে ভাল আছিলে এতিয়াতো সাতটা বজাতে অহা কথা আছিলে এতিয়াটো আঠটা বাজি গ'ল ইয়াৰ বাবে আপুনি কিবা এটা ব্যৱস্থা কৰক যাতে সোনকালে ডেলিভাৰী হয়